হয় মই ভৱিষ্যতে শিকিব বা এক্সপ্ল'ৰ কৰিব বিচৰা এটা চিলাই একচুৱেলী মোৰ দুটা চিলাই আছে তাৰে এটা চিলাই হৈছে ৰিবন চিলাই আৰু এটা হৈছে গুজৰাটী চিলাই ৰিবন চিলাইটো আচলতে ৰিবনে দি এই কৰা হয় এটা মকৰা চিলাইদৰে এটা ষ্টাইল কৰি ৰিবনেদি চিলাই কৰা হয় আৰু সেইটো আপুনি যিকোনো কাপোৰত বা যিকোনো কুৰ্তা হওক মেখেলা চাদৰ হওক বা শাৰী হওক আপুনি যিকোনো কাপোৰতে এইটো আপুনি কৰিব পাৰে আৰু গুজৰাটী চিলাইটো মই শিকিবলৈ মানে আছে আগ্ৰহী আৰু সেই চিলাইটো আপুনি যিকোনো মেখেলা চাদৰ বা চুই কুৰ্তা বা শাৰী তেনেকুৱা কাপোৰত কৰিব পাৰি আৰু ৰিবন চিলাইটোৰ বাবে মই বেছি আগ্ৰহী যিহেতু ৰিবন চিলাইটো দেখিবলৈও ভাল লাগে আৰু চিলাইটো দেখাত এপাহ গোলাপ ফুলৰ দৰে হৈ আহে যিমানেই আপুনি কৰিব এটা মকৰা চিলাই ৰছী টানি ষ্টাইলত কৰি আপুনি যিমানেই কৰিব তো সেইটো আপোনাৰ এটা আহিব আপোনাৰ ধুনীয়া এটা ষ্টাইল কৰি তো মই ৰিবন চিলাইটোৱেই প্ৰিফাৰ ভাল পাওঁ আৰু মই ৰিবন চিলাইটোৱে কৰিবলৈ বা শিকিবলৈ কৌশলটো বা ষ্টাইলটো শিকিবলৈ বিচাৰো